ইতা মই প্ৰথমতে মাঘৰ বিহুৰ কথা কৈছোঁ মাঘৰ বিহুতো আমাৰ আৰু এই লগ ভাত বুলি ক'লি আৰু কবাৰ নাই সেই তেতাটো মাঘৰ বিহুত লাৰু মানে প্ৰথমতে বনাওঁ নাৰিকলৰ লাৰু তাৰপিছত তিলৰ লাৰু বনাওঁ নাৰিকলৰ চন্দেছ বনাওঁ পিঠা এই আমাৰ বন্নি চাউলৰ পিঠা তাৰ পিছত কেটলি পিঠা পিঠাৰে বহুত বনাওঁ ঘিলা পিঠা বনাওঁ তেল পিঠা বনাওঁ তাৰ পিছত খোৱাৰ ভিতৰত কি আমাৰ মানে মাঘৰ বিহুটোত বিশেষকে পাঠাৰ মাংসটো থাকবৱে পাঠাৰ মাংস বনাওঁ তাৰ পিছত হেৰি আলু পিয়াঁজ আৰু বিলাহী দিয়ে পাঠাৰ মাংস বনোৱেই কিন্তু স্পেচিয়েল থাকে আমাৰ হাঁহৰ মাংস হাঁহৰ মাংস আৰু সেই জাহা কোমোৰাই দি বনাওঁ তাতে সেই জিৰা জালুক সেইটো হ'ল মেইন আৰু সেইটো আমাৰ বিৰাট তাৰমানে ভাল লাগা আৰু খাই ভাল পাওঁ তাৰ পিছত মাছ থাকে বেলেগ বেলেগ তাৰে সেই বৰ্লী মাছটো আমি সদায় ঔ টেঙাই দি বনাওঁ ঔ টেঙা আৰু আজিকালি আৰ কিন্তু এটা নতুনকে আৰু শিকছো আৰু মান ধনিয়া দি মাছ বনোৱা শিকছো টেঙা দি পেলাই মান ধনিয়া দি মাছটো বনাওঁ সেইটো বিৰাট সোৱাদ হয় মাঘৰ বিহুত আৰু লক্ষী পূজাতো আমাৰ আছে লক্ষীপূজাৰ ৰাতিটো আমি ভাত নাখাওঁ ভাত নাখাওঁ কাৰণে আমাৰ সিদিনাখন বিৰাট আৰ উৎসৱ এটা ডাঙৰ সিদিনাখন আমি বেছিকেতে কি কৰোঁ বুটৰ দালি তাতে নাৰিকল ৰুকি দি এই বুটৰ দালিটো বনাওঁ স্পেচিয়েল আৰু তাৰ পিছত লুচিটো থাকে আৰু ইতা নতুনকে হৈছি আমাৰ একদম হেৰি ভোতোৰা খাৱা হৈছি আৰু দৈ চৈ দি মাৰি একদম ডাঙাৰকে বনেই পেলে সেইটো আৰু মানে চবৰে আৰ প্ৰিয় হৈছি গতিকে সেইটো বনাৱাই হয় তাৰ পিছত চিঙিৰা বনাওঁ লাৰু পিঠা তে সেইগিলাকটো থাকেয়ে পায়সটো থাকবয়ে সিদনাখান আৰু এটা বস্তু বনাওঁ আমি সিদনাখান হেৰি এই চিৰাত নাৰিকল দি সেইটো চিপিটক বুলি কয় আৰু সেইটো আৰু মানে প্ৰধান বস্তু আৰু সিদিনা লক্ষী পূজাত গতিকে সেইটো লক্ষী পূজাত আমাৰ সেইটো এটা একদম আৰু সিদনাখানটো নিৰামিষ হয় গতিকে সেই সেইখিনি আমাৰ লক্ষী পূজাত হয় আৰু এনে মই আৰু বেলেগ বেলেগো বনাওঁ ইতা সেই আলহী আহিলি তেতিয়া মই চিকেনৰ বনাওঁ এনেইটো আমি উৎসৱত এই চিকেনটো বনোৱা নহয় এই তেতিয়া পাঠাৰ মাংস আৰু হাঁহৰ মাংসয়ে হয় ইতা আজিকালিটো আৰু কোনো ইমান পাঠাৰ মাংস নাখৱেই সেইকাৰণে কি হেৰি মূৰ্গীটো আনা হয় মূৰ্গীটো আনি ফেলে মই কিন্তু তিলেদিও বনাওঁ তিল মানে তিলটো একদম ধুনীয়াকে সেই মিক্সিত মাৰি লওঁ আজিকালি আৰু পাতাটো নাই আৰ মিক্সিত পাতাম পাতাত বতবা পাৰা শক্তিও নাই বাৰু সেইকাৰণে মিক্সিতে ধুনীয়াকে মাৰি তাৰপিছত পিয়াঁজ আদা নহৰু তেজ জিৰা জালুক এনেকে বৰ সোৱাদ লাগে কিন্তু তিলৰ এই মূৰ্গীটো সেইটো বনাওঁ আৰু আৰু দৈ গাখীৰ দিও বনাওঁ মূৰ্গীটো আৰু আমি ইতা বাহিৰৰ খানা বুলি ক'লি আমাৰতো থলুৱা খানাখিনিটো আমি বনাওঁয়ে তাৰ উপৰি মই কিন্তু এই বাহিৰৰো এই চাইনীছো কিছুমান বনাওঁ যেনে চাউ বনাওঁ চিকেন চাউমিন বনাওঁ তাৰ পিছতে মম' বনাওঁ আৰু আৰু আমাৰ এটা এই ল'ৰায়ো খাই ভাল পাই মানুহেও দেখোন আজিকালি পচন্দ কৰে আৰু সৰু ল'ৰাখিনি এইটো প'লাওটো বনাওঁ প'লাও আৰু মূৰ্গীৰ মাংস সেইটো কিন্তু তিলেদি বনালে আৰু তাঁহাতে ভাল নাপাৱে সেইটো অলপ বেলেগকে বনাওঁ সেইটো কেতিয়াবা এই স্মক চিকেন বুলি কয় যে সেইটোও বনাওঁ সেই তেনেকে এই মূৰ্গীৰ মাংসটো তেনেকে বনোৱা হয়